নমস্কাৰ মই আপোনালোকৰ ফ্লিপকাৰ্টৰ এজন অনুৰাগীয়ে ক'লোঁ অঁ মই এই দূৰ্জা পূজাৰ সময়ত আপোনালোকৰ অ'ফাৰ চলি আছিলে যিহেতু উৎসৱ পাৰ্বন বিলাকত আপোনালোকৰ বিভিন্ন ধৰণৰ অ'ফাৰ চলে গতিকে সেই সময়তে মই আপোনালোকৰ ফ্লিপকাৰ্টৰ মাজেৰে এখন নভেল ক্ৰয় কৰিছিলোঁ নভেলখন হৈছে ডক্তৰ বাণীকান্ত কাকতীৰ সেই নভেলচ্খন সঁচাকৈ কিন্তু প্ৰশংসনীয় এখন নভেলচ্ কিয়নো নভেলচ্খনৰ প্ৰথম কথাটো হৈছে তাত সূচীপত্ৰ বহুত সুন্দৰকৈ দিয়া আছে পইণ্ট ওৱাইজ ধুনীয়াকৈ দিয়া আছে আৰু যি তাৰ কথাখিনি কথাৰ সেই গুণগত মানদণ্ড শব্দৰ ঝংকাৰ সুৰৰ লহৰতা সেই গোটেইখিনি কথা বৰ সুন্দৰ পাইছোঁ মই ভাল পাইছোঁ মই যিহেতু যিহেতু এগৰাকী পঢ়োতা আৰু পঢ়ি ভাল পাওঁ বিশেষকৈ নভেলচে্ই হওক বা অনান্য কিতাপসমূহেই হওক গতিকে তেনে স্থলত আমাৰ বাবে সুখবৰ আপোনালোকে ইমান ধুনীয়া প্ৰডাক্ট এটা আমাক দিছে আপোনালোকৰ সেই নভেলচ্খনৰ যি বেটুপাত আছিলে বেটুপাতৰ যি এটা পিক্চৰ দিয়া হৈছিলে পিক্চাৰটো আপোনালোকৰ হাতেৰে অংকন কৰা নেকি বৰ সুন্দৰ লাগিছে সেইটো যিহেতু মানে বৰ্তমান সময়ত প্ৰিণ্টৰ দ্বাৰা বিভিন্ন ধৰণৰ চিত্ৰ গ্ৰহণ কৰা হয় তেনেস্থলত আপোনালোকে হাতেৰে অংকন কৰি পেলাই যিটো বেটুপাত প্ৰস্তুত কৰিছে সেইটো সঁচাকৈ প্ৰসংসনীয় বৰ সুন্দৰ লাগিছে আৰু আপোনালোকৰ প্ৰকাশন ভাল লগতে সূচীপত্ৰত বৰ সুন্দৰকৈ দিয়া আছে চিষ্টেমেটিক ধুনীয়াকৈ লাইন বাই লাইন আপোনালোকৰ মূল কথাখিনি দিয়া হৈছে আৰু নভেলচ্খনৰ ভিতৰত আখৰবিলাক বৰ সুন্দৰ কাৰণ আমি মোৰ যথেষ্ট বয়স হৈছে বৰ্তমান চকুৰে অকণ দেখিব নোৱাৰোঁ ভালকে মনিব নোৱাৰোঁ তেনেস্থলত আপোনালোকৰ আখৰবিলাক বৰ ডাঙৰ ডাঙৰকৈ আছে মই ভালকৈ পঢ়িব পাৰিছোঁ স্পষ্টভাৱে আৰু শব্দৰ ক'তো শব্দৰ গাঁঠনিমালাত কোনো ভুল নাই ভাল লাগিছে সেইকাৰণে আৰু আগলৈও এনেদৰে প্ৰস্তুত কৰিব হেভী কুৱালিটিত কুৱালিটিটো আপোনালোকৰ বহুত ভাল আৰু সঁচাকৈ প্ৰশংসনীয় ধন্যবাদ